অসমৰ বিহু বহাগ বিহু বা মাঘ বিহুত যিটো তিল পিঠা বা নাৰিকল পিঠা বনোৱা হয় বৰা চাউলেৰে সেই পিঠাটো বনাবলৈ বহুত ইচ্ছা আছে সেইটো প্ৰস্তুত কৰাৰ যিটো প্ৰণালীটো সেই প্ৰণালীটো কিছুমানক সুধিছোঁ বা চাইছোঁ কেনেকুৱা ধৰণেৰে সেইটো প্ৰথমতে বৰা চাউলখিনি ধুই অকণমান সময় তিয়াই তাৰ পিছত সেইখিনিক খুন্দা হয় ঢেঁকীত বা উড়ালত খুন্দা হয় তাৰ পিছত সেইখিনি খুন্দাৰ পাছত তাক গুৰি কৰাৰ পিছত টেৱাত তাক বনোৱা হয় গেছত বা জুইত তেনেকৈ হ'লেও বনাব পাৰি যেতিয়া আমি তাত পিঠাগুড়িখিনি দিওঁ তেতিয়া তাত আঠাটো লাগি নধৰে মই যথেষ্টবাৰ চাইছোঁ সেইটো কেনেকৈনো আঠাটো তাত মানে হ'ব পাৰে কি প্ৰক্ৰিয়াৰে কৰিলে আঠাটো ইমান ধুনীয়াকৈ আনসকল আনবোৰে বনায় মই দেখোঁ কিন্তু সেই যেতিয়া তাত দিওঁ ভাঙি ভাঙি যায় আচলতে এইটো যথেষ্ট মোৰ শিকিবৰ ইচ্ছা আছে সেইটো কেনেকৈনো তৈয়াৰ কৰা হয় সেই তাৰ পিছত এখন দীঘল দীঘলকৈ গোল কৰি কৰি তাক ঘূৰাই ঘূৰাই ধুনীয়াকৈ দীঘলীয়া এখন তিল পিঠা বা নাৰিকল পিঠা তৈয়াৰ কৰিবলৈ যথেষ্ট ইচ্ছা আছে আৰু যিটো ম'মো আমি সাধাৰণতে খাই থাকোঁ সেই ম'মোটো যেতিয়া কেনেকৈ সেইটো ভাপতে সিজায় আচলতে আৰু সেই তাৰ বাবে এখন তাৰ যিটো ভিতৰত যিখিনি বস্তু দিয়া হয় পিঁয়াজ বা মাংস বা ইত্যাদি সেইখিনি ভৰাই আৰু আটা বা ময়দাৰ যিটো পাতলকৈ তাৰ বাহিৰৰ আৱৰণখন পাতলকৈ হ'ব লাগে তেতিয়াহে ম'মো খাই ভাল লাগে আচলতে কিন্তু সেইটো যথেষ্ট কষ্টকৰ দেখি যথেষ্ট কষ্ট যেন হ'ব যেন লাগে কাৰণ সেইখিনি সুন ভাল দৰে সিজিব লাগিব ভিতৰৰ বস্তুখিনিও সিজিব লাগিব বা বাহিৰখন ধুনীয়াকৈ তাৰ যিটো কেঁচা ভাব সেইটো নাথাকিব লাগিব গতিকে ই যথেষ্ট কঠিন যেন মোৰ অনুভৱ হয় আৰু বিৰিয়ানীটো বিৰিয়ানীত বিভিন্ন ধৰণৰ মচলা প্ৰয়োগ কৰা হয় গৰম মচলা দিয়া হয় মাংস প্ৰথমতে মাংস ভাজিবলগীয়া হয় তাৰ পিছত চাউলখিনি কিমান পৰিমাণত তিয়াবলগীয়া হয় বা মাংসত যিখিনি গৰম মচলা বা ইত্যাদি দিয়া হয় সেইখিনি কিমান পৰিমাণে দিয়া হ'ব যাৰ ফলত পিছত যেতিয়া ভাত চাউলখিনি দি দিয়া হ'ব ভাত যেতিয়া হ'বগৈ সেইখিনি তেতিয়া যাতে ভাতটোৱে যদি গোটেই মাংসৰ সেই জোলখিনি যদি শুহি লয় তেন্তে বিৰিয়ানীটো শুকান হয় আচলতে গতিকে তাক কেনেকৈ ৰসাল আচলতে জোলখিনিও থাকিব নোৱাৰিলে কিন্তু খাওঁতে তা সেই খাওঁতে যাতে ৰসাল যেন লাগে তেনেকুৱাকৈ কৰি ৰাখিবৰ বাবে যথেষ্ট কঠিন মোৰ বাবে সেই পদ পদ্ধতিটো শিকিবলগীয়া আছে